অ হেল্ল' দাদা অ মই আপোনাৰ নাম্বাৰটো হেৰি আপোনাৰ বেনাৰখনত পাইছিলোঁ পিজি ৰ অ মই মানে আপোনাৰ লখিমপুৰৰ তাৰপিছত এই দৰঙত পঢ়িবলৈ আহিছিলোঁ তাকে আপোনাৰ বেনাৰখন দেখিলোঁ পিজি আছিল আপোনাৰ তাকেই ৰুম ভাড়া কিমান সুধিবলৈ এ আমি তিনিজনমান থাকিম লগৰ দুজনো আছে মোৰ লগত আ নাই ঘৰ নালাগে বাৰু ৰুমেই লাগিছিলে অ হেৰি আপোনাৰ মান্থলি থি তিনি হেজাৰ ন' অ হেৰি ৰুম কেইটা হ'ব অ আৰু বাথৰুম ছাথৰুম অ এটেছড থাকিবনে কি বাথৰুমটো লগতে থাকিবনে এটেছড বাথৰুম অ হেৰি তেতিয়াহ'লে কেতিয়ামানে লগ পাব পাৰিম আপোনাক ৰুমটো চালো হয় মানে কাইলৈ কেইটা মানত দুটামান বজাত ন' মই আপোনাৰ চাৰিটামানত গ'লে নহ'ব অ অ আপোনাৰ এড্ৰেছটো ভালকৈ কৈ দিয়কচোন কোনখিনিতে আছিলে অ বেক ছাইদে ন' অ হেৰি অ অ হেৰি আপোনাৰ এইটো কি কয় এ কিবা এটা কমাব নোৱাৰিব নেকি ভাড়াটো অ তাকেহে যাম বাৰু কাইলে চাৰিটামানত যাম মানে মোৰ ক্লাছ আছেতো ক্লাছটো কৰিহে যাম আপোনাৰ ওচৰলৈ অ অ অ অ চাৰিটাতহে হয় ফোন এইটো নম্বৰতে পাম নহয় ন' অ অ বাৰু এ হেৰি তেতিয়াহ'লে কাইলৈ চাৰিটা বজাত গৈ আছোঁ অ লগৰ দুজনো যাব মোৰ লগতে ৰুমটো চাই আহিম মানে তিনিজনে আৰু হেৰি আপোনাৰ ফেন চেন এইবিলাক নিজে লগাই ল'ব লাগিবনে থাকিব আগৰ পৰা বিচনা অ আৰু বিচনা চিছনা অ আছে ন'

ঠিকে আছে